আমি ভাৰতবৰ্ষৰ অসম ৰাজ্য়ত বসবাস কৰোঁ অসমৰ অসমখন সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখন বহুত চহকী অসমৰ জনগোষ্ঠী জনগোষ্ঠীবোৰত ঘাইকৈ আমাৰ আমাৰ লগত থাকে কছাৰী চুতীয়া কোঁচ মেচ ডিমাছা দেউৰী বড়োসকল তিৱাসকল কাৰ্বিসকল সকলোৱে আমি একগোট হৈ পিনি অসমীয়া হিচাপে অসমত বসবাস কৰোঁ অসমত পুৰণি সাহিত্য়ৰ ভিতৰত আপোনাৰ ধৰি লওক কিছুমান গীত আমাৰ লগত অতীতৰ পৰা আছে যিবোৰ আমাৰ পুৰণি গীত আমি তেওঁলোকক গৰখীয়া নাম দিছোঁ নিচুকনি গীত নাও খেলৰ গীত বাৰমাহী গীত আইনাম বিয়ানাম বৰগীত বিহুগীত বিহুগীত মেইনলী বিহুত গোৱা হয় ত' দেহ বিচাৰ গীত সকলোবোৰ আমাৰ লগত এতিয়াও আছেই জড়িত হৈ অসমৰ সমাজখনত বিভিন্ন জাতি জনগোষ্ঠী আৰু জনজাতীয় সংমিশ্ৰণ বুলি ধৰা হয় ত' অসমৰ সংস্কৃতিখন বাৰেবৰণীয়া আৰু বৈচিত্ৰ্য়পূৰ্ণ ইয়াত সকলো আহি সকলো একেলগে বসবাস কৰি সকলো অসমত অসমীয়া হিচাপে আমি একেলগে থাকোঁ প্ৰাচীন কালৰ পৰা অসমত বাস কৰা যিবোৰ জনগোষ্ঠী যেনেকৈ আপোনাৰ কছাৰীসকল চুতীয়াসকল কোচঁসকল ডিমাছাসকল মিচিংসকল বড়োসকল চবৰে নিজ বেলেগ বেলেগ সংস্কৃতি চবৰে নিজৰ নিজৰ নিজৰ নিজৰ আৰ্হিত তেওঁলোকৰ থাকে কিন্তু আমি সকলোৱে কি কৰোঁ একেলগ হৈ অসমত অসমত আমি অসমীয়া হিচাপে বসবাস কৰোঁ সেইকাৰণে আমাৰ অসমখন বাৰেবৰণীয়া সংস্কৃতি আৰু বৈশিষ্ট্য়পূৰ্ণ সকলোৱে বেলেগ বেলেগ জাতি সকলোৱে বেলেগ বেলেগ আপোনাৰ আছে ত' তেওঁলোকৰ নিজৰ নিজৰ ড্ৰেচ পোছাকৰ পৰা আদি কৰি সা সৰঞ্জাম আপোনাৰ চবৰে ভাষা চবৰে সংস্কৃতি নিজস্ব নিজৰ নিজৰ কিছুমান ভাষা থাকে ত' চব মিলি আমি একেলগে অসমীয়া হিচাপে বসবাস কৰি আহিছোঁ অসমত অসমত আপোনাৰ যিধৰণৰ নানাধৰণৰ আপোনাৰ নানাধৰণৰ লোক বসবাস কৰি আহিছে যেনে মুছলমানসকল থাকে ধৰ্ম আমাৰ সকলো ধৰ্ম বেলেগ বেলেগ ত' আপোনাৰ থাকিলে যেনেকে মুছলমান তাৰপিছত আপোনাৰ থাকিলে কছাৰী চুতীয়া কোঁচ এইবোৰ চবৰে বেলেগ বেলেগ আৰু তাৰপিছত আপোনাৰ কি বুজাব বিচাৰিম অসমীয়াখন কি হৈছে অসমখন সাংস্কৃতিক হেৰিটো বহুত চহকী ভঁড়ালটো বহুত চহকী আমাৰ লগত বিভিন্নজন যেনে আপোনাৰ ভূপেন হাজৰিকা হওক শংকৰদেৱ হওক মাধৱদেৱ হওক আপোনাৰ বিষ্ণু প্ৰসাদ ৰাভা হওক জ্য়োতি প্ৰসাদ আগৰৱালাও তেওঁলোক আমাৰ অসমৰ যিখন সাংস্কৃতিক ভঁৰাল সেইটো খুব টনকিয়াল কৰি থৈ গৈছে ত' তেওঁলোকৰ কাৰণে আজি অসম এখন সংস্কৃতিৰ ৰূপে বেলেগক আমি পৰিচয় নিজকে দাঙি ধৰিব পাৰোঁ অসমত যিখন থলুৱা কিছুমান আপোনাৰ যেনেকে লোক জাতিও আমাৰ অসমত বসবাস কৰে আমি অসমীয়া সকলোৱে একলগ হৈ পিনি অসমীয়া ভাষা হিচাপে থাকোঁ অসমত বাস কৰা যিবোৰ জনগোষ্ঠী সকলোৰে সকলোৰে খাদ্য়ভাস বেলেগ সকলোৰে আপোনাৰ ড্ৰেচ পোছাক আপোনাৰ পিন্ধন উৰণ সকলো তেওঁলোকৰ সকলো নিজৰ নিজৰ আছে মিচিঙসকলৰ নিজৰ নিজৰ বিহু আছে মিচিং মিচিঙসকলৰ নিজৰ নিজৰ ড্ৰেচ আছে নিজৰ নিজৰ সাজ পোছাক আছে ত' সা সৰঞ্জাম তেওঁলোকৰ নীতি ৰীতি নীতি সকলোৰে বেলেগ বেলেগ তথাপিতো আমি কি কৰোঁ এক আমাৰ এক অকলে গোটেই অসমখন আমি সকলোৱে আমি অসমীয়া হিচাপে বসবাস কৰি আহোঁ অসমীয়াখন আমাৰ সমন্বয় ক্ষেত্ৰ বুলি এইকাৰণে কোৱা হয় ইয়াত বিভিন্ন ধৰণৰ জাতি ধৰ্ম ভাষা সকলো মানুহে একেলগে বসবাস কৰি আমি নিজকে অসমীয়া হিচাপে খুব গৌৰৱেৰে আনৰ আগত তুলনা কৰোঁ অসমীয়া ভাষা সংস্কৃতি যিবোৰ জনগোষ্ঠী তেওঁলোকক ধৰি লওঁক আমাৰ ইয়াতে পূজা পাৰ্বণো হৈ যায় হিন্দু সমাজত পূজা পাৰ্বণ ব্ৰাহ্মণসকল থাকে ত' তেওঁলোকৰ বেপাৰ বাণিজ্য় সকলো ক্ষেত্ৰতে তেওঁলোক